মোৰ এখন ডাঙৰ ব্ৰইলাৰ ফাৰ্ম আছে ডাঙৰ ব্ৰইলাৰ ফাৰ্মত আপোনাৰ বহুত ব্ৰইলাৰ আছে তাতে সময়মতে যদি আমি পানী নিদিওঁ বা তাত দানা নিদিওঁ বা নহ'বা তাতো ভেকচিন নিদিলে আমাৰ ব্ৰইলাৰ বহুত ক্ষতি হয় আৰু লগতে আমাৰ ইয়াত খোৱাপানীটো বহুত বিশুদ্ধ খোৱা পানীটো সময়মতে দি নাথাকিলে বহুতো ব্ৰইলাৰ মৰি মৰিলে কৰিলে কি হয় আমাৰ বহুতো লোকচান হয় আৰু লগতে আপোনাৰ গাহৰি ফাৰ্ম এখনো আছে মোৰ গাহৰি ফাৰ্মখনৰ আপোনাৰ কি হয় এতিয়া আপোনাৰ মহে পোৱালি দিয়ে ডিঙিত ৰছীত বান্ধোঁতে কেতিয়াবা ঘাঁহ লাগি তাতে আপোনাৰ মানে গেলি যায় গেলি গ'লে ক'লে আপোনাৰ বহুতো অসুবিধা হয় আমাৰ ডক্তৰ মাতিব লাগে কিছুমান গাহৰি পোৱালি সৰুতে মৰি যায় তেতিয়াও আমাৰ বহু ক্ষতি হয় আৰু সময়মতে কি পানী দানা নিদিলে কৰিলে আমাৰ কি কয় বহুত গাহৰি বেমাৰী হয় আৰু দানাৰটো বহুত অসুবিধা হয় দানাটোৰ দাম আৰু গাহৰিটো সস্তা অকণমান দামটো আৰু প্ৰায় গাহৰি মানে বেমাৰ আহিলে গ'লে আমাৰ বহুতো অসুবিধা হয় গাহৰি পাবলৈয়ো নাইকিয়া হয় আৰু গাহৰি ভেকচিনৰ বহুত দাম দাম হোৱাৰ পিছতে আমাৰ কি হ'ল গাহৰি পোৱালি মৰি গ'লেও দিগদাৰী হৈ যায় আৰু ব্ৰইলাৰটো প্ৰায় বেমাৰ আহিলে ক'লে বহুত ব্ৰইলাৰ আমি পেলাই দিবলগীয়া হয় তাৰপৰা আমাক ক্ষতি হয় আৰু ব্ৰইলাৰ ভেকচিন সময়মতে নিদিলেও আমাৰ কি হয় ব্ৰইলাৰ বহুতো ব্ৰইলাৰ এনেকৈ মৰি যায় আৰু দানা পানীও বহুত দাম আমাৰ সেইফালৰপৰাও বহুত ক্ষতি হয় আৰু খোৱাপানীটো প্ৰায় বিশুদ্ধ খোৱাোপানী আমাৰ ইয়াত ভাল পানী নাই এই সেই খোৱাপানীৰপৰাই আমাৰ বহুত দিগদাৰী হয় আৰু আমাৰ ব্ৰইলাৰ প্ৰায় ফাৰ্মত অ'ত ত'ত মহে কণী পাৰে এই আপোনাৰ বহুত ব্ৰইলাৰ মৰি যায় ঠাণ্ডাত মৰি যায় সেনেকুৱাপৰাও মোৰ বহুত ক্ষতি হয় আৰু গাহৰি পোৱালিৰপৰা সৰুৰপৰা তোলাটো বহুতো অসুবিধা হয় আমাৰ সেই সেইফালৰপৰা আমাৰ ক্ষতি বহুত হয় আৰু আমাৰ ইয়াত খোৱাপানীটো বহুত বেয়া আৰু সময়মতে দানা আদি ইয়াত অসুবিধা হয় আৰু ভেকচিন বেজী এইবোৰ দি থাকোঁতেও আমাৰ বহুত ক্ষতি হয় ব্ৰইলাৰত সময়মতে নেপালে মৰি যায় আৰু দানাটো পাবলৈ ইয়াত বহুত দিগদাৰী হয় আমাৰ ইয়াত প্ৰায় মানে কি কয় খৰালি ছিজনতো পানী দিগদাৰ হয় আৰু বাৰিষা ছিজনতো পানী গোট খাই গ'লে কি হয় আপোনাৰ মানে ব্ৰইলাৰটো মৰি থাকে আৰু মানে কিবা এটা মৰি মৰি যায় কিছুমান প্ৰায় পোক লাগি হৈ যায় বা গাহৰিও মৰি যায় আমাৰ খোৱাৰপৰা অসুবিধা হয় ইয়াত পাবলৈ গাহৰিত দানাটো সময়মতে নহয় নেপায় বা আপোনাৰ ধৰক পানী বেয়া হয় সেইফালৰপৰা আমাৰ বহুত ক্ষতি হয় আৰু ব্ৰইলাৰ মানে প্ৰায় মানুহে দাম দিবলৈ নিবিচাৰে সেইফালৰপৰা আমাৰ ক্ষতি হয় আৰু গাহৰিটো প্ৰায় এতিয়াতো বন্ধ কৰি থৈ দিয়া আছে প্ৰায় গাহৰি বন্ধ হৈ থাকে আৰু গাহৰিটো পালিলে কৰিলেও আপোনাৰ কি হয় পোৱালিবোৰ তুলি সৰুৰপৰা ডাঙৰ কৰিবলৈ দিগদাৰী হয় আৰু পোৱালি বহুত প্ৰায় মৰি যায় মানে আৰু পোৱালি আপোনাৰ দিয়া সময়তো বহুত অসুবিধা হয় আমাৰ ধৰক মাইকী গাহৰি এজনী থাকিলে ক'লে তাক মতা গাহৰি লগত হেৰি কৰিলেহে অংক মানে হাৰিটো পোৱালি হয় সেনেকৈয়ো দিগদাৰ হয় বহুত পইচা হয় ক্ষতি হয় আমাৰ গাহৰি মৰি যায় বা কিবা হয় আকৌ বেমাৰ লাগি মৰি যায় বহুত আমাৰ চাবলগীয়া হৈ যায় প্ৰায় প্ৰায় মানে এনেকৈ লোকচানটো আমাৰ সেইফালৰপৰাই হয় প্ৰায় ব্ৰইলাৰ পুহিলে আপোনাৰ কি হয় ধৰক কাৰেণ্টৰ বিল দিব লাগে আপোনাৰ আৰু পানী দিব লাগে দানা দিব লাগে ব্ৰইলাৰ এটা দানা বেগ আপোনাৰ নাই নাই ক'মেও পোন্ধৰশ ষোল্লশ টকা তাৰে আমাৰ মানে এটা ব্ৰইলাৰ মৰি গ'লেও আমাৰ বহুত ক্ষতি হয় মানে পাবলৈ দিগদাৰী হৈ যায় আৰু আমি এই বিশেষ কি কয় দানা ওপৰতে ফাৰ্ম ওপৰতে আমি নিৰ্ভৰশীল আমি তাতে আমি দিন মানে কাম কৰি মানে যেন তেন চলি মেলি আছোঁ আৰু তাতে যেন তেন কৰি মিলে আমাৰ সেইটোৱে আৰু কি কয় আপোনাৰ ফাৰ্মত বেজী বেজীবিলাক ভেকচিনবিলাক সময়মতে নিদিলে সময়মতে এবাৰ নেপালে বা নেথাকিলে আমাৰ যথেষ্ট দিগদাৰ মানে প্ৰায় ব্ৰইলাৰ মৰি যায় ব্ৰইলাৰ মৰি যায় আপোনাৰ গাহৰি গাহৰি এতিয়া ধৰক আপোনাৰ পোৱালি দিয়া সময়ত প্ৰায় বেজী দিব লাগে বেজী দিবলৈ সেই টাইমত আমি এতিয়া বেজী নিদিলে ক'লে গাহৰি বা মৰি যায় মৰা গাহৰিটো কোনেও নেখায় আমাৰ সেইটোতো পোতি দিবলগীয়া হৈ যায় পোতি দিলে ক'লেও আমাৰ ক্ষতি হৈ যায় ক্ষতি হ'লে আমাৰ দিগদাৰী হৈ যায় দিগদাৰী হোৱাৰ লগে লগে আমাৰ পইচা নাথাকে বা সেইফালৰপৰা দিগদাৰ হৈ যায় মানে আমাৰ প্ৰায় আৰু এতিয়া ব্ৰইলাৰ ব্ৰইলাৰটো এতিয়া কি কয় পাখি অ' কি কয় বেছি ভেকচিনটো ভেকচিনটো প্ৰায় দিবলৈ হ'লে কি হয় মানে আপোনাৰ আৰু কি কয় টাইম নিমিলে কোনোবা এখিনি ব্ৰইলাৰ টাইম নিমিলে সেনেকৈ ব্ৰইলাৰ মৰি যায় গাহৰি পোৱালিটো পোৱালিটো মানে আপোনাৰ কি হ'ল গাহৰি বস্তুটো মানে আপোনাৰ সৰুৰপৰা মাকৰ গাখীৰ খোৱাৰপৰা মানে প্ৰায় মাকে কি কয় বা ইফালে সিফালে শুওঁতে মেলোঁতে প্ৰায় গাহৰি মানে অকণমান হেৰি হৈ যায় দিগদাৰী হৈ যায় মৰি যায় পোৱালি মৰি যায় ৰছী ছিঙি যায় কিছুমানে ওৱাল ভাঙিবলৈ বিচাৰে গুচি যায় সেইকাৰণে মানে আমাৰ এনেকৈ বহুত ক্ষতি হয় আৰু পানীৰ লগত পানী আৰু মানে মেইন মেইন ক্ষতিটো আমাৰ পানীৰপৰাই হয় প্ৰায় খোৱাপানীটো ঠিক নাই ঠিক নহ'লে কি হয় মানে আপোনাৰ প্ৰায় বেমাৰ হয় জ্বৰ হয় কিবা হৈ যায় মানে এনেকৈ কৰি মানে আপোনাৰ মানে মোৰ বহুত গাহৰি ধৰক মৰি যায় বা হেৰি হৈ যায় গাহৰি দানা পাবলৈয়ো মানে অকণমান দিগদাৰ হয় প্ৰায় আমিতো কিনাত নাই খুৱাওঁ ইয়াতটো দানাটো এনেকৈ পাবলৈ নাই ফাৰ্মত আৰু দানাৰ বা গাহৰি কি হয় আপোনাৰ মানে এইটো পোৱালি গাহৰিত আৰু ধৰক মতা গাহৰিটো চবটো মতা গাহৰি ৰাখিব নোৱাৰে নাই নাইতো তাতে কি হয় মানে আপোনাৰ দুই ধৰ দুই মতা গাহৰি খুব বেছি এটা সেই তাৰপৰা খাচী কৰিবলগীয়া হয় খাচী কৰিলেও বহুত দিগদাৰ হয় সময়মতে ডক্তৰ নাপালে ক'লে খাচী নকৰিলে ক'লে বস্তুটো কি হৈ যায় গাহৰিটো ডাঙৰ হ'বলৈ ক'লে দিগদাৰ হৈ যায় খাচী কৰি দিলে ক'লে সৰু গাহৰিটো সৰুতে ভাল হয় আৰু যদি খাচী নকৰিলে ক'লে ডাঙৰ হ'বলৈ গ'লে সেইটো দিগদাৰী হৈ যায় বেমাৰ হৈ যায় মৰি যায় বা ধৰক পলাই গুচি যায় সেইধৰণে হয় আমাৰ গাহৰি আৰু গাহৰিটোৰ দানাটো টাইমৰ মতে দিয়ে থাকিব লাগে বা ব্ৰইলাৰটো সময়মতে তিনি টাইম দিবই লাগে দানা আপোনাৰ আৰু কি কয় ব্ৰইলাৰটো দানা দিব লাগে গাহৰিটো দানা দিব লাগে আৰু কি কয় বেজীটো ভেকচিনটো দিয়ে থাকিব লাগে আৰু মানে আপোনাৰ কি মানে গাহৰিটো মানে আৰু কি কয় বেজীটো দিবই লাগে দানাটো আৰু গাহৰিটো প্ৰায় মানে ঘা লাগিলে পোক চোক হ'লেও হয় হৈ যায় আৰু মানে কি হয় আপোনাৰ আপোনাৰ বেজীটো ব্ৰইলাটো দানাটো দি থাকিব লাগে তাৰপিছতে আৰু খোৱাপানীটো বিশুদ্ধ হ'লেও দিগদাৰী হয় আৰু মানে কি সমস্যা আপোনাৰ মানে বাৰিষা চিজনত মানে আমাৰ বহুত সমস্যা হৈ যায় বৰষুণ দিবই ইপিনে আপোনাৰ পানী গোট খাই যায় য'তে ত'তে মহ হৈ যায় মহ হৈ গ'লে মহে কণী পাৰে মহে কণী পৰাৰ পিছত তাকে গোটেই শৰীৰটো কি কয় মহৰ শৰীৰটো বেয়া কৰি দিয়ে ব্ৰইলাৰটো বেয়া কৰি দিয়ে গাহৰিটো বেয়া কৰি দিয়ে বেয়া কৰি দিয়াৰ পিছতে আপোনাৰ মানে ঘাঁহে চাহে লাগি যায় আৰু তাৰপিছতে ব্ৰইলাৰটো মৰি যায় মৰি গ'লে ক'লে আমাৰ কি হয় মানে প্ৰায় ব্ৰইলাৰ মৰি গ'লে ক'লে আমাৰ লোকচান হৈ যায় লোকচান হ'লে মানে আমাৰ সেইটো এটা মেইন ক্ষতি সেইটো মানে ধৰক আপোনাৰ বৰষুণৰপৰা মানে পানী জমা হোৱাৰপৰা আমাক ক্ষতি হয় আৰু মানে খোৱাপানীৰ লগতো আমাৰ বহুত ক্ষতি সেইটোৰপৰা আমি মানে প্ৰায় অসুবিধা পাওঁ মানে তাকে লৈ পিনে আৰু কি কয় ডক্তৰ ডক্তৰ ধৰক আপোনাৰ ফোন মাৰিলে পটককৈটো নাহে ন তাৰপিছতে আহিলে ক'লে টাইম লাগে টাইম লাগিলে ক'লে বহুত মানে ধৰক ক্ষতিটো হৈ যায় সেইফালৰপৰা আজি ফোন মাৰিলেনো ডক্তৰটো ক'ৰপৰা মানে ঘপককৈ আহিব নোৱাৰে বা ডক্টৰজনে ডেট দিয়ে মই আমুক তাৰিখে যাব পাৰিম বা তামুক তাৰিখেহে যাব পাৰিম ডক্টৰজনে ডেট দিয়াৰ লগে লগে আমাৰ কি হৈ যায় কিন্তু বেমাৰটোতো ৰখি নাথাকে সেইটোতো হ'বই আৰু ডক্তৰজনে সেইটো মাতিলেতো পতককৈ আহিব নোৱাৰে সেইটোতো কি কয় আহিব লাগিবই সি তাৰপিছতে সেইষাৰ ফালৰপৰাও আমাৰ বহুত অসুবিধা হয় প্ৰায় মানে ক্ষতি হয় সেইটোতো আমাৰ আৰু পইণ্টটো সেইটোৱে ক্ষতি হোৱা তাৰপিছতে আৰু পানী ক্ষতি তাৰপিছতে আকৌ দানা আপোনাৰ আৰু মহ মহ এতিয়া এনকেফ্লাইটিছিল তেতিয়াতো ঘৰৰ ওচৰত থাকিলেও আমাৰ দিগদাৰি হৈ যায় ব্ৰইলাৰ মৰি যায় তাৰপিছতে আকৌ কি কয় গাহৰি এটা গাহৰি নাই নাই ক'মেও আপোনাৰ আৰু বহুত দাম বা সস্তা সেনেকৈ কৰি পিনে কিবা এটা কৰি তাৰপিছত সেইটো এটা মৰি গ'লে আমাৰ লোকচান হৈ যায় বা হেৰি হৈ যায় আমাৰ দিগদাৰী হয় সেইটো কাৰণে আমি মানে প্ৰায় ক্ষতি হৈয়ে থাকে আমাৰ ব্ৰইলাৰ বা ব্ৰইলাৰ পোহা বা গাহৰি পোহা বা কিবা পোহা তাৰপিছতে ব্ৰইলাৰ মানে আকৌ মেইন ক্ষতি আপোনাৰ হ'ল ব্ৰইলাৰ গৰমত থাকিব নোৱাৰে এতিয়া ফেন লগাই দিলে আকৌ ঠাণ্ডাৰ এতিয়া কাপোৰ দিব লাগে সেইটোও আমাৰ ক্ষতিয়ে প্ৰায় ঠাণ্ডাত আঠশ শ ব্ৰইলাৰ মৰি যায় আৰু তাৰপিছতে আমাৰ মৰি যোৱাৰ পিছতে আমাৰ কি হয় মানে গাহৰিও বহুত মানে হেৰি হৈ যায় গৰমদিনত উশাহ নেপায় বা দানা হেৰি কাৰণে মৰি যায় আমাৰ সেইটো ফালৰপৰাও বহুত ক্ষতি হয় আৰু ক্ষতি হয় ব্ৰইলাৰত প্ৰায় মানে ক্ষতি হৈয়ে থাকে হয়তো ঘপপকৈ ঠাণ্ডাতো মৰি গুচি যায় তাৰপিছতে আকৌ গৰম অভাৰ গৰম হ'লেও ব্ৰইলাৰ মৰি যায় তাৰপিছতে আকৌ কি কয় বেছিকৈ ঠাণ্ডা হ'লেও মৰি যায় আকৌ সময়মতে ভেকচিন নিদিলেও ক'লেও ব্ৰইলাৰ মৰি যায় তাৰপিছত আকৌ সময়মতে দানা নিদিলে ক'লেও ব্ৰইলাৰ মৰি যায় আমাৰটো সেই ফালৰপৰাও বহুত ক্ষতি হয় তাৰপিছতে গাহৰিটো কি হয় আপোনাৰ ধৰক গাহৰিটো ক্ষতিটো হৈয়ে থাকে কেতিয়াবা মৰি যায় কেতিয়াবাতো আপোনাৰ মাকেইটো মাৰি দিয়ে পৰি ইফালৰপৰা সিফালে হওঁতে মৰি যায় তাৰপিছতে আকৌ ব্ৰইলাৰটো কি হয় আকৌ ভেকচিনটো দিয়ে থাকিবলগীয়া হয় ভেকচিন দিওঁতেও কিছুমানৰ ভেকচিন দিওঁতে খেলিমেলি হওঁতে ব্ৰইলাৰ কিছুমান মৰি যায় বা হেৰি হৈ যায় সৰুতে পঞা লাগে বা কিবা হয় বা সৰুৰপৰাই ডাঙৰ নহয় বা গেঠেলা মাৰে ধৰক গেঠেলা বুলিয়ে কৈছোঁ বাৰু গেঠেলা হৈ যায় তাৰপিছতে আকৌ কিছুমান গাহৰিত ধৰক আপোনাৰ কি কয় সৰুতে হাল কি কয় দুখ পায় যেনেকৈ লেঙুৰা হৈ যায় তাৰপিছত চকুৱে নেদেখা হৈ যায় বা কিবা হৈ যায় তাৰপিছতে আৰু কি আপোনাৰ মানে কি হ'ল পানীটো পানীটো ধৰক আপোনাৰ পানীটো এইটো ফিল্টাৰ কৰি দিবলগীয়া হয় আমিতো যিটো পানী মানুহে ব্যৱহাৰ কৰোঁ সেইটো পানীয়ে ব্ৰইলাৰ ব্যৱহাৰ কৰিবলগীয়া হয়